স্থানীয় আমাৰ অঞ্চল বিশেষে কিছুমান নাম আমি ক'ব পাৰোঁ অঞ্চল অঞ্চলটোত নিহিত হৈ থকা পোৰা জংঘল ফুলবাৰী ম'হখোলা নগৰ জান নাহৰ বাৰী ফলঙনি এক নং উল্ফাজাৰণি আদি অঞ্চলৰ বাহিৰেও আমি জিলাভিত্তিক কিছুমান কথা ক'ব পাৰোঁ যেনেকৈ আপোনাৰ ধৰি লওক গোলাঘাট যোৰহাট দেৰগাঁও শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ তেজপুৰ ইত্যাদি অঞ্চলবিলাক আমাৰ স্থানীয়